হেল্ল' হেল্ল' কওক অঁ পাৰিম বাৰু কিবা কিবি বস্তু ল'ব লগীয়া আছিল মোৰ আছে অঁ এনেকে পেটিকোট ব্লাউজ আৰু মাইকী মানুহৰ বস্তু জানেই নহয় কেনেকুৱা দৰকাৰ হয়

হয় হয় অঁ মই যাব পাৰিম বাৰু মই এতিয়া ওলামেই এতিয়া আপুনিও ওলাওক ৰেডি হওক অঁ মইও সেই চেণ্ডেলে ল'ম বা ব্লাউজ ল'ম আকৌ এতিয়া মাইকী মানুহৰ বস্তু নেইল পলিচ কিছুমান খোপাত মৰা থাকে নহয় অঁ অঁ হ'ব বাৰু দিয়ক মই মানে

অঁ অঁ অঁ ভাল আৰু ন' অঁ অঁ হ'ব বাৰু মই চবজি দুটামান ল'ম এনেকৈ কিছুমান বস্তু আছে ল'বলগীয়া এতিয়া লগ এটা কাৰণে মইও বুচাৰি ফুৰিছিলোঁ লগ এটা পালে মইও যাম বুলি ভাবি আছিলোঁ যাব অঁ অঁ হ'ব খোৱাটো একো ডাঙৰ কথা নহয় পইচাহে লাগে আৰু খাবলৈ সেইটোহে কথা এতিয়া বজাৰ কৰোঁ বুলি ক'লে আকৌ মাইকী মানুহৰ কিমান বজাৰ ওলাই নহয় হে নহয় আকৌ জোৰাবলকৈ টান হয়

একো বস্তু সঁচা নাই এতিয়া বজাৰ কৰিবলৈ গ'লে চিন্তাই কৰিব লাগে বেগ ভৰাই পইছা নিনিলে বস্তুও নাহে অঁ খাবটো লাগিব বজাৰ সমাৰ কৰিবই লাগিব নাপাও অ' সেয়া ল'বটো লাগিব বস্তু কেইটা অভাৱী বস্তু কেইটা হয়নে নহয় আমাৰ মাইকী মানুহৰ বস্তু

অঁ হ'ব মই চিন্তা নকৰো বাৰু সেইটো কাৰণে হ'ব ওলাব পাৰিম বাৰু এঘাৰটা বজাত অঁ আপুনিও ওলাওক আপুনি ৰেডি হ'ব আপুনি অঁ টমটমতে যাম আৰু টমটমতে ভাড়াটোও বেচি নহয় যাব লাগিব তাতে নে খোজকাঢ়িটো বজাৰ কৰিবগৈ নোৱাৰি মোনাখনো গধুৰ হ'ব হয়নে নহয় অঁ অঁ ন'গলেও নহয় নিজৰ বস্তু নিজে আনিবই লাগিব সেইটোৱে নিজে নিজে লাগে বেয়াটোৱে আনো নিজে বেয়াটো আনিলেও ভাল লোকে আকৌ ভাল আনি দিলেও বেয়া চেণ্ডেল এযোৰ দৰাবলকৈ চিন্তা কৰিব লাগে আমাৰ নিচিনা মানুহে এতিয়া চেণ্ডেল এযোৰ বা সৌ পেটিকোট এটা ব্লাউজ এটা হয়নে নহয়

অঁ অঁ দেৰি হ'ব পাৰে হ'বই আৰু এতিয়া তাত বজাৰৰ কথা এতিয়া ঘূৰোতে পকোতে দেৰি হ'বই অঁ হ'ব অঁ অঁ বজাৰ কৰি আনিমেই আৰু আজি টম টম ভৰাই আনিম আৰু নকওঁ বাৰু সেইটো চিন্তা নকৰিব সেইটো কাৰণে অঁ অঁ